দমকলৰ কাম বুলি ক'লে আমি আচলতে পানী উলিওৱাটোৱে পানী উলিওৱা সঁজুলি বুলিয়েই ভাবোঁ আৰু পানী উলিয়াবলৈ হ'লে আমি প্ৰথমে বৰিং কৰিব লাগে দমকলৰ প্ৰথম মাটিৰ তললৈ এডাল পাইপ ভৰাই দিব লাগে আৰু পাইপৰ যোনটো একেবাৰে তলৰ অংশটো যিটোৰ পৰা পানী ওলাব তাত আমি এখন নেট ব্যৱহাৰ কৰোঁ যিটোৱে মানে পানীখিনি ফিল্টাৰ কৰি চাফা কৰি ওপৰলৈ পঠাব আৰু সেই পাইপৰ যোনটো ওপৰৰ মূৰটো তাতে দমকলটো ফিটিং কৰা থাকে আৰু সেই তাৰ ভিতৰত দমকলটোৰ ভিতৰতে ওপৰত এডাল ৱাশ্বাৰ লগোৱা থাকে আৰু সেই ৱাশ্বাৰডালতে হেণ্ডেলডাল ফিটিং কৰা থাকে ৱাশ্বাৰটোৰ ওপৰত হেণ্ডেলডাল ফিটিং কৰা থাকে আৰু সেই হেণ্ডেলডাল মাৰি আমি পানীটো চাফা পানীটো ৱাশ্বাৰ হৈ চাফা পানীটো আমাৰ ওচৰলৈ আহে

আমাৰ গাঁৱত কুঁৱা এটা আছে আচলতে ৰাজহুৱাভাৱে মানে ব্যৱহাৰ কৰিব পৰাকৈ কিন্তু তাত ইমান আজিকালি ব্যৱহাৰ নহয় কাৰণ আজিকালিতো সবৰে ঘৰতে ধৰক দমকল ঘৰে প্ৰতি মটৰ আজিকালি হৈয়ে গৈছে তথাপিও ধৰক কেতিয়াবা বিহু চিহু আহিলে তাত কাপোৰ কানি ধোৱা হয় বহুত যেতিয়া বেছি কাপোৰ হৈ যায় বা কেতিয়াবা যদি দুদিন তিনিদিনৰ কাৰণে কাৰেণ্ট নাথাকে যাৰ ঘৰত মটৰ থাকে তেওঁলোকে গৈ তাত খোৱাপানীৰ লগতে নিজৰ দৈনন্দিন কাম কাজবোৰো কৰে